হেল্ল' হয় নমস্কাৰ নমস্কাৰ অঁ অঁ হ'ব কওকচোন আপোনাৰ বয়সতো কিমান কিমান বয়স থাৰ্টি আচ্ছা থাৰ্টি এজৰ কাৰণে প্লেন একচোৱেলি বহুতেই আছে তথাপি কিছুমান সুবিধাজনক প্লেন ল'লে ভাল হয় ইয়াৰ ভিতৰত থাৰ্টি এজৰ ভিতৰত আছে চব্চে বেষ্ট জীৱন লাভ পলিচিটো বৰ্তমান চলি আছে এই জীৱন লাভ পলিচিটোৰ বিষয়ে ক'ব লাগে নাকে নেকি অলপ বহলাই ক'ব লাগিব আচ্ছা জীৱন লাভ পলিচিটো মানে হ'ল আপোনাৰ জীৱন লাভ পলিচিটোত তিনিটা হেৰিত হয় বেচিচত হয় তাৰমানে টাৰ্ম তিনিটা টাইম টাৰ্ম ল'ব পাৰি এটা হ'ল টেন ইয়াৰ্ছ আপুনি পইচা দিব লাগিব অঁ এই হেৰিটো প্ৰিমিয়ামটো টেন ইয়াৰ্ছ দিব লাগিব তাৰপিছতে ফিফ্টিন ইয়াৰ্ছ কভাৰ হোৱাৰ পিছত আপুনি মিচিউৰিটি পাব অৰ্থাৎ ফিফ্টিন ইয়াৰ্ছৰ পাছত পাঁচ বছৰ আপুনি ৰখিব লাগিব চাপজ আপুনি দুইলাখ টকাৰ পলিচি এটা কৰিলে আপুনি প্ৰিমিয়াম ইয়াৰ্লি প্ৰিমিয়াম প্ৰায় আপুনি চৌবিছ হাজাৰমান দিব লাগিব আৰু টেন ইয়াৰ্ছ দিব লাগিব চৌবিছ হাজাৰৰ কম হ'ব মই প্ৰিমিয়ামটো চোৱা নাই বাৰু চালে ক'ব পাৰিম এজ অনুযায়ী হয়তো এই চৌবিছ হাজাৰ এজ অনুযায়ী আপোনাৰ প্ৰিমিয়ামটো চাগে ওঠৰমানৰ ভিতৰতে আহি যাব কাৰণ এইটো প্ৰিমিয়াম এইটো পলিচিত এটা বেষ্ট হেৰি আছে এই প্ৰিমিয়াম যিমান দিয়া যায় সেই প্ৰিমিয়াম অনুযায়ী আপোনাৰ চাম এচিয়ৰটোত যদি দুইলাখ টকাৰ হয় দুইলাখ টকাত আপুনি এবাউট ওৱান লাখ চেভেণ্টি টু থাওজেণ্ড আপুনি দিব লাগিব টেন ইয়াৰ্ছৰ ভিতৰত এই টেন ইয়াৰ্ছৰ ভিতৰত আপুনি চেভেণ্টি টু থাওজেণ্ড দিলে আপোনাৰ টু লাখৰ চাম এচিয়ৰ ধৰা হ'ব তাৰ ওপৰত বেচিচ কৰি আপোনাৰ অলমষ্ট থ্ৰি এইটটি নাইনটিমান আপুনি পাব ডাবুল আছে এক্সিডেন বেনফিট এক্সিডেন বেনিফিট ডাবুল আছে আপোনাৰ তিনি পলিচিটো হেৰি হোৱাৰ পিছতেই লঞ্চ আৰম্ভ হোৱাৰ পিছত আপোনাৰ তিনিমাহ পিছতো যদি আপোনাৰ কিবা এটা হয় আপুনি যিমান চাম এচিয়ৰ আছিল দুইলাখ তাৰ ওপৰত আপুনি এই চাৰিলাখ পাব ডাবোল হয় এক্সিডেন বেনিফিট ডাবুল হয় আৰু কিবা অলমষ্ট অলমষ্ট আপোনাৰ টু লাখৰ ওপৰত আপোনাৰ বেছিয়ে হয় থ্ৰি ক'ত ফ'ৰ ফ'ৰ ওচৰাওচৰি হয় আৰু ফ'ৰ লাখৰ থেংক ইউ কৰিলে ভাল ভাল লাগিব আৰু পলিচিটো আপুনি মই ফোন কৰিম নেকি আপোনাক আ ঠিক আছে থেংক ইউ গুড নাইট